মই মোৰ বাইকখনৰ বহুত যত্ন লওঁ মই মোৰ বাইকখন অলপ লেতেৰা হ'লে বা ধূলি পৰিলে ক'ৰবাত ওলাই গ'লে খাল যদি পৰি লেতেৰা হয় তেতিয়া আনি ঘৰত পানীৰে ধুই চেম্পু দি ভালদৰে ৰাখি থওঁ সদায় আৰু মই ভাবোঁ বাইক চলোৱাটো কেতিয়াবা ভাগৰুৱা হয় যদি বহুতো দীঘলীয়া সময়ৰ বাইক চলাবলগীয়া হয় তেতিয়া অলপ গাৰ হাতৰ বাহুবিলাক অলপ বিষ অনুভৱ হয় যদি তেনেকুৱা হয় লগত উপযুক্ত মলম বা আৰু ঠাণ্ডা দিনত বাইক চলাবলে অলপ সমস্যাৰ সৃষ্টি হয় তেতিয়া হাতত হাতমোজা হেমলেট জোতা আদি পৰিধান কৰি বাইক চলালে একো সমস্যাৰ সন্মুখীন নহয় বুলি মই ভাবোঁ আৰু অভ্যাস কৰি গ'লে বাইক চলোৱাটো একো কষ্টকৰ নহয় অভ্যাস কৰিলে প্ৰতিটো কামেই খুব সহজ হৈ পৰে গতিকে মই মোৰ বাইকখন চলাই ভালপাওঁ আৰু বাইক চলালে মোৰ ক্ষেত্ৰত ইমান সমস্যা নহয় ধন্যবাদ